হয় মই ফটো ল'বলৈ ভ্ৰমণ কৰি আছোঁ কিছুদিন আগতে মই ডিমা হাছাও পানীমূৰত গৈছিলোঁ তো তাৰে যিবিলাক প্ৰাকৃতিক সৌন্দৰ্য আছে যিবোৰ মানে পাহাৰ নদ নদী নিজৰা তো সেইবোৰেই ফটো লৈছোঁ মই এণ্ড ভাৰতত এনেকুৱা কিছুমান ঠাই আছে যিবোৰত মানে ফটো ল'বলৈ বিচাৰিলোঁ বহুতো ঠাই আছে এনেকুৱা মানে ঠাইডখৰ অলপ ঠাণ্ডাদিন হ'লে ভাল হয় যেনে পাহাৰ থাকিব লাগে প্ৰাকৃতিক সৌন্দৰ্য মানে মনোমোহা হ'ব লাগে তো পাহাৰ নদ নদী হাবি হাবি চৰাই চিৰিকটি থকা ঠাইবোৰৰ ফটো ল'বলৈ মই বিচাৰোঁ

ভাৰতত বিভিন্ন এনেকুৱা ঠাই আছে য'ত মানে মই ফটো ফটো ল'ব যাবলৈ আশা কৰিছোঁ

সূৰ্যপাহৰ তাৰপিছত দাৰ্জিলিং আছে তো এইবোৰ জেগাবোৰ ঠাইবোৰত মই যোৱাৰ ইচ্ছা আছে তো যাবলৈ বিচাৰোঁ মই এইবোৰ ঠাইলৈ এণ্ড এনেকুৱা ঠাই হ'ব লাগে যেনে প্ৰাকৃতিক সৌন্দৰ্য বহুত মনোমোহা হয় যেনে হাবি গছ বন পাহাৰ পৰ্বত তাৰপিছত নিজৰা আৰু তাৰে বতৰটো যাতে ভাল হয় ৱেডাৰটো গৰমো নহয় বেছি ঠাণ্ডাও নহয় এনেকুৱা ঠাই বিচাৰোঁ এণ্ড সেই ঠাইবোৰত মানে ফটো যাতে ভাল হয় সেনেকুৱা এটা এংগল বিচাৰিব লাগে তাতো যায় তো গছ গছনি গছ গছনি হাবি বন জীৱ জন্তু এইবোৰ থাকিলে ফটোটো ভাল হয় বহুতো জেগা আছে এনেকুৱা যেনে মানালী আছে শ্বিলং আছে তো শ্বিলঙতো বহুতো পাহাৰ আছে তাতে নিজৰাও আছে তাৰ ৱেডাৰটো বহুত ভাল হয় তো মই শ্বিলং যাব বিচাৰোঁ দাৰ্জিলিং দাৰ্জিলিঙৰ ৱেডাৰো বহুত ভাল হয় মানে বৰফ তৰফ পৰিলে সূৰ্যৰ পোহৰো ভালকৈ তাতে পৰে বৰফো থাকে অলপ চলপ আৰু হাবিত প্ৰাকৃতিক সৌন্দৰ্যও মানে ভাল থাকিব লাগে পাহাৰ পাহাৰবোৰ থাকিলে পাহাৰবোৰ থাকা তেনেকুৱা ঠাই য'ত মানে পাহাৰ আছে নদীবোৰো আছে শাকো হ'লেও শাকো থাকিলেও তেনেকুৱা ঠাইতো ফটোগ্ৰাফ কৰি ভাল হয় মানে এনেকুৱা ঠাই থাকিব লাগে যাতে মানে পাহাৰ থাকে পৰ্বত পাহাৰ হাবি এইবোৰ ঠাই